হেল্ল' আপুনি কি বিজয় দা নেকি তাৰমানে আপুনি পাৰ্চেল দিবা আহিছে নেকি নহয় তাৰমানে আমি কেইদিনৰ কাৰণে বাহিৰত আছোঁ আমিতো পাৰ্চেল লবা নোৱাৰোঁ আমাৰ ইয়াৰ ইয়াৰপৰা যাওঁতে আমাৰ তিনি চাৰি দিন লাগি যাব সেইকাৰণে আমি পাৰ্চেলটো নলওঁ আপুনি কেঞ্চেল কৰি দিয়ক